অঁ জুনু ক কি খবৰ অঁ ভাল ভাল এই ফোন কৰিছিলোঁ মানে কি কাইলৈ যে আমাৰ কলেজত যে ফাংচনখন আছে মানে কলেজৰ সেই কলেজৰ হেৰিখনত তই কি পিন্ধিম বুলি ভাবিছ

এতিয়া তই সেই যিটো আমি এতিয়া যিটো কোৰাছৰ মানে প্ৰগ্ৰেম কৰিম ধৰ কোৰাছৰ প্ৰগ্ৰেমটোত তই গোটেইকেইজনীয়ে আকৌ আমাৰ একে লগৰ মানে ড্ৰেছবোৰ মিলিব লাগিব নহয়

অঁ গোটেইকেইজনী আমি যিকেইজনী এঘাৰজনী আছোঁ গোটেইকেইজনী এটা ড্ৰেছেই হ'ব লাগিব বেলেগ বেলেগ হ'লে দেখিবলৈও বেয়া লাগিব অঁ মোৰ আকৌ ৰঙা মুগাৰ মেখেলা মানে ছিম্পুল নাই তোৰ ওচৰত ছিম্পুল আছে নি

তই এটা কাম কৰিবি তই মোক ফোন কৰিবি আৰু হোৱাটছাপতো পাৰিলে পঠিয়াই দিবি মোৰ পচন্দ হ'ব নাই চাই ল'ম যদি পচন্দ নহয় তেতিয়াহ'লেতো কিনিব লাগিব আৰু চাদৰকেইখন কি ৰিহা পিন্ধিবিনে নে মুগাৰ চাদৰ পিন্ধিবি নে কি

অঁ কামটো কৰি ল কামটো কৰি ল নিজৰ কামটো ফাৰ্ষ্ট কৰি ল

অঁ ঠিক আছে সেইটোৱেই ভাল হ'ব দে তই মোক তই এতিয়া যা কামটো কৰি ল কৰি মেখেলাখন ফটো মাৰ আৰু ফটো মাৰি মোক হোৱাটছাপত দে মোৰ আকৌ পচন্দ হয় নে নহয় চাওঁ দেই অঁ দে দে ঠিক আছে দে কাইলৈ লগ পাম দে এই বঢ়িয়া কৈছোঁ নহয় কোৰাছটো ভাল হ'লে হয় আৰু দেই হাঁ অকণমান প্ৰেক্টিচ মাৰিব লাগিব অঁ এজনী মাতটো অকণ ডাঙৰ হৈ যায় এজনী মাতটো সৰু হৈ যায় গোটেইকেইজনী মিলাব পাৰিব লাগিব তেতিয়া হে ভাল হ'ব অঁ অঁ প্ৰেক্টিচ কৰি ল'ম আৰু অকণ সোনকালে যাবি কলেজলৈ সোনকালে যাবি অঁ ঠিক আছে দে তই খালি মেখেলাখন হোৱাটছাপত ফটো মাৰ আৰু কাইলৈ আমি কলেজত গোটেইখিনি লগ পাম দেই অঁ হ'ব দে হ'ব হ'ব